মোৰ মই সাধাৰণতে বাগিছা খুব ভাল পাওঁ বাগিছা পাতি খুব ভাল পাওঁ মোৰ ঘৰত ফুলৰেই নহয় ফল মূল শাক পাচলি ইত্যাদিৰো বাগিছা আছে ফুলবোৰ মই সাধাৰণতে যেতিয়া ফুলবোৰ ফুলাৰ পিছত গুটি হয় সেই গুটিবোৰ মই সজতনে ৰাখি থওঁ আৰু তা তেওঁলোকক পচাবৰ বাবে যেতিয়া নিৰ্দিষ্ট সময় আহে সেই সময়ত মাটিতো পচাই থওঁ পচাই পেলাই পুলিৰ সৃষ্টি কৰি লওঁ সেই পুলিবোৰ অলপ ডাঙৰ হ'লে ডাল আৰু আগবোৰ কাটি দিওঁ আৰু তেওঁলোককো সাৰ পানী যোগান দি বেলেগ টাবত ৰুই দিলে তেওঁলোকে আকৌ বেলেগ একোজোপা একোজোপা ফুল হৈ আহে আৰু সময়ত তেওঁলোক ডাঙৰ ডাঙৰ হৈ ফুলে ফুলবোৰৰ ভিতৰত বগন ভিলিয়া কিচেন থিমা নয়নতৰা অশোক নাৰ্জি এনেকুৱা ফুলবোৰ বেছি ৰুওঁ লগত মই খৃষ্টমাছ ট্ৰিও আছে তেওঁলোককো ধুনীয়া কৰি ৰাখিছোঁ আৰু আছে অপৰাজিতা ফুল সেই ফুলবোৰো নিৰ্দিষ্ট এটা সময়ত গছজোপা আগটো কাটিং কৰি দিওঁ আকৌ এডাল বেলেগ গছলৈ তেওঁলোকক দি দিওঁ তাত গৈ বগাই বগাই খুব ধুনীয়াকৈ ফুলে অপৰাজিতা ফুলৰটো বহুত ঔষধি গুণো আছে আৰু ভগৱান পূজাৰ কাৰণে অপৰি অপৰাজিতা ফুল অতি প্ৰয়োজনীয় যিহেতু অপৰাজিতা ফুলেৰে বোলে ভগৱানক পুজিলে হেনো কোনেও পৰাজয় কৰিব নোৱাৰে অপৰাজিতা ফুল সেই কাৰণেই ভগৱানক দি পূজা কৰিব লাগে যাতে অপৰাজিত হয় যিজন সেৱক তেওঁ কেতিয়াও পৰাজয় বৰণ নকৰে বুলি কয় আনহাতে ফল মূল আছে ফল মূল মোৰ বাৰীত থকা হ'ল লিচু আম মধুৰি আম নাৰিকল মৌচুমী বৰটেঙা আৰু নেমু নেমু গছ বহুতেই আছে নেমুবোৰৰ পুলি সৰুতেইএনেকুৱা বাৰিষা দিনতে ডাল ধৰি ধৰি মই গোবৰত দিওঁ গৰু গোবৰ আনি তেওঁলোকক গাতত দি দি নেমু পুলিবোৰ বহুত ধুনীয়া কৰি দিওঁ আৰু তেওঁলোক খুব সৱল হৈ আহে এতিয়া নেমু লহপহকৈ একদম লমালমে লাগি আছে সেউজীয়া হৈ গছত খুবেই নেমু লাগিছে আনহাতে লিচুবোৰৰ ছিজন গৈছেগে লিচু খাই শেষ হ'ল আম খাই শেষ হ'ল কিন্তু এতিয়া গছত আছে নাৰিকল আৰু মধুৰি খুবেই লাগিছে নাৰিকল আৰু মধুৰি তেওঁলোকক সময় আহিছে খোৱাৰ এতিয়া বিশ্বকৰ্মা পূজা ওচৰতে নাৰিকলবোৰ প্ৰায় পূৰঠ হৈ যায় আৰু মধুৰিবোৰ ভাদ মাহতেই খাবলৈ পকি ধুনীয়া হৈ পৰে আৰু আছে পাচলিৰ বাগিছা পাচলিৰ বাগিছাত মোৰ এতিয়া আছে জাতিলাউ কোমোৰা ভেন্দী ডাংবডী এইবোৰ গছ লহপহকৈ বাঢ়ি এতিয়া ডাংবডী চিঙিব পৰা হৈছে কোমোৰাও খাব পৰা হৈছে লাউ লাগি আছে তাক খাব পৰা হৈছে আৰু ভেন্দি আছে তাক খাইয়েই আছোঁ এইবোৰ গছৰ গুড়িত গোবৰ যোগান ধৰিব লাগে গোবৰ যোগান ধৰি তেওঁলোকৰ গুড়িবোৰ খুচৰি মুচৰি খুব ধুনীয়াকৈ দিব লাগে তেতিয়া তেওঁলোক ডাঙৰ হৈ যায় আৰু কিছু কিছু পুলি মই নাৰ্ছাৰীৰ পৰাও আনোঁ তামোল পুলি আনি নাৰ্ছাৰীৰ পৰা লগাইছোঁ আমলখি লগাইছোঁ জলফাই লগাইছোঁ আৰু আছে খৃষ্টমাছ ট্ৰি তেওঁলোককো নাৰ্ছাৰীৰ পৰা আনি মোৰ চোতালৰ আগত ৰুই থৈছোঁ দেখিবলৈ ধুনীয়া হোৱাকৈ আনহাতেদি তামোলপাণবোৰ মোৰ খুবেই প্ৰিয় মই নিজেও তামোল খাই ভাল পাওঁ আৰু তামোলপাণ মই ৰুই থৈছোঁ বাৰীত মোৰ পাণ লহপহ হৈ আছে তামোলো খুব থোকা মেলিছে একো একোজোপা তামোলত প্ৰায় চাৰি থোকা পাঁচ থোকা মেলি লাগিবলৈ আৰম্ভ কৰিছে আৰু ছিজন আহিলে সেইবোৰ গছে মোক ফল দি মোক যথেষ্ট উপকাৰ সাধন কৰে আৰু আমাৰ খাবৰ বাবেও যোগান ধৰে